আমাৰ পৰিয়ালত কাৰোবাৰ বেমাৰ হ'লে আমি কিছুমান ঘৰুৱা উপকৰণেৰে কিছুমান ঘৰুৱা সামগ্ৰী ৰান্ধোঁ যিবোৰে বেমাৰৰ কিছু হ'লেও উপশম দিব পাৰে যেনে যেতিয়া আমাৰ ঘৰৰ কাৰোবাৰ জ্বৰ চৰ্দি আদি ৰোগ হয় তেতিয়া তেওঁলোকৰ একো খাবলৈ মন নাযায় তেতিয়া সাধাৰণতে আমাৰ ঘৰত আলু ভাতত দিয়া গৰম ভাত ব্যৱহাৰ কৰা হয় আৰু যেতিয়া চৰ্দি বেছিকৈ লাগে তেতিয়া ৰুটি বা তেনেকুৱা জ্বলা কোনো ধৰণৰ তৰকাৰী বা ভাজি বনোৱা হয় আনহতে যেতিয়া ডায়বেটিছ আদি ৰোগ হয় তেতিয়া চেনি নিদিয়া বস্তু আদি বনোৱা হয় আৰু কাহ হ'লে তুলসী সিজাই সেই সিজোৱা পানীসমূহ চাহ হিচাপে খোৱা হয় আনহাতে শেৱালি ফুলৰ পাত ভাজি খালেও কাহৰ উপশম হয় বুলি কোৱা হয় সেয়েহে আমাৰ যেতিয়া কাৰোবাৰ বেমাৰ হয় তেনেকুৱা ধৰণৰ খাদ্যসমূহ আমি বনাই খাওঁ তিতা ভাজি আদিয়ে জ্বৰ উপশম কৰে আৰু যেতিয়া পেটৰ অশান্তি হয় তেতিয়া আমি মছন্দৰী আদি শাক পাতত দি বা মানিমুনি ৰস পিচি সেইখিনি বইল কৰি খুওৱা হয় আৰু নিমপাত ভাজি খালেও জ্বৰ উপশম হয় বুলি কোৱা হয় সেয়েহে নিমপাতৰ ঠাল চিঙি আনি সেইসমূহ জুইৰ ওপৰত কিছু সময় শুকুৱাই সেয়া শুকান কেৰাহীত যেতিয়া ভাজি খোৱা হয় তেতিয়া জ্বৰ উপশম হয় বুলি কোৱা হয় আৰু যেতিয়া মুখৰ পৰা জ্বৰৰ ভাপ আঁতৰ নহয় তেতিয়া সকলো বস্তু আমি তিতা অনুভৱ কৰোঁ সেয়েহে সেই তিতা ভাপ আঁতৰাবলৈ গোলনেেমু এটা কাটি তাত কিছু ক'লা নিমখ দি সেইখিনি অলপমান পুৰি পেলাই খালেও সেই জ্বৰৰ তিতা ভাপ নাইকিয়া হয় সেয়েহে তেনেকুৱা ধৰণৰ খাদ্যসমূহ সাধাৰণতে ৰান্ধি খোৱা হয়